অঁ হেল্ল' অঁ ক'ত আছা অঁ অঁ অঁ মানে এই ল'গৰকেইজন যে এঠাইত যোৱাৰ যোৱাৰ কথা পাতি আছে ফুৰিবলৈ আৰু বেছি দূৰত নহয় অলপ তেনেকৈ মোটামুটি যি চাৰিশ কিলোমিটাৰ তিনিশ কিলোমিটাৰ তেনেকৈ আৰু দূৰত বাইকেৰে যাব বুলি কৈছে আৰু অঁ তাকে কি কৰা যায় মোটামুটি আমাৰ লগত আছে চাৰিজন আৰু তোমাৰ সেই তোমাৰ সেই কি কি নাম আছিলে সিহঁতক লৈ কিনে মোটামুটি আঠজনমান তেনেকৈ

অঁ মানে যিমান পাৰে আৰু যোনে নাথাকিলে কিছুমানে ডাবলকৈ যাব লাগিব তেনেকৈ

বাজেটটো অঁ অঁ সেইটোৱে সেইকাৰণে বাজেটটো মানে অলপ মিলাব লাগে খোৱা বোৱা মানে ফুড এই থাকিব সেইকেইটাই নৰ্মেল খানা আৰু তেনেকৈ যোৱা টাইমত অলপমান হ'ব মাইনৰে

অঁ সেইটোৱে তেতিয়া মানে বাজেটটো অলপ কমিব আৰু যদি বনাই নিয়ে আৰু

মিলাই কেনে অঁ অঁ হ'ব চাগে আঠজন ন অঁ হৈ যাব তেনেকৈ অঁ অঁ তেনেকৈ কিন্তু বাজেট চাজেট মিলাই কিনে মানে অলপমান তেল চেল ভৰাৰ কাৰণে তোৰ মানে ফিফটি ফিফটি আৰু চবেই সমানকৈ দি কেনে

চিংগল অঁ

সেইটোৱে

অঁ অঁ তেনেকুৱা

সেইটোৱে আৰু তেনেকৈ

অঁ অঁ

কেনি যাম ঠিক অঁ অঁ মিলে অঁ তেনেকৈয়ে যাম বুলি ভাবিছোঁ আৰু দে দে নহ'লে ঠিক আছে এই এই সপ্তাহতে